ভাৰত হ'ল এখন ভাষাৰ বৈচিত্ৰময় ঠাই ইয়াত মানুহে অন্য অন্য ভাষা ব্যৱহাৰ কৰে সকলো ঠাইৰে ভাৰতৰ ৰাজ্য এৰি ভাৰত কথিত ভাষা বেলেগ বেলেগ সকলো মানুহৰ কথা বেলেগ বেলেগ হ'লেও ইয়াৰ মানুহৰ একতা ভাৰতৰ বিভিন্ন ধৰণৰ চৰকাৰী ভাষা আছে সেই চৰকাৰী ভাষা কিছুমান হ'ল হিন্দী ইংৰাজী পাঞ্জাবী মাৰাঠী কনাৰ উৰিয়া বাংলা ইত্যাদি ইয়াৰ বাহিৰেও ভাৰতৰ মানুহে মানুহৰ ঠাইভেদে কিছুমান অন্য অন্য ভাষাৰ ব্যৱহাৰ কৰে তাৰে কিছুমান ভাষা হ'ল বাগানীয়া ভাষা বড়ো মিচিং কাৰ্বি ইয়াৰ ওপৰিও অন্য অন্য ঠাইভেদে ভাৰতৰ ভাষা ভাৰতৰ মানুহে কোৱা ভাষা বেলেগ বেলেগ হয় এই ভাষাবোৰ আমি কথিত ভাষা বুলিয়ে ক'ব লাগিব কথিত ভাষাৰ ভিতৰত এনেকুৱা কিছুমান ভাষা আছে যোনবিলাক মানুহৰ কেৱল মুখে মুখেহে প্ৰচলিত তাৰোপৰি অসমীয়া অসমত পোন প্ৰথম অসমীয়া হিন্দী আৰু ইংৰাজী ভাষাৰ প্ৰচলন অধিক